গাঁৱত সাধাৰণতে আমাৰ বহুবিলাক খেলেই খেলা হয় সময় সুবিধা সাপেক্ষে যিবিলাক খেল খেলা সুবিধা হয় সেই অনুযায়ী খেল খেলা হয় গাঁৱত সাধাৰণতে ক্ৰিকেট খেলা হয় ভলীবল খেলা হয় বেডমিণ্টন খেলা হয় কাবাডী খেলা হয় আৰু সৰু সৰু ল'ৰা ছোৱালীয়ে লুকা ভাকু খেলে আগতে পৰম্পৰাগতভাৱে খেলি অহা খেল কণী যুঁজ ম'হ যুঁজ এইবোৰো খেলোৱা হয় এইবোৰ আমাৰ সময় সাপেক্ষে খেলা হয় আৰু আৰু গাঁৱত খেলা খেল কাবাডী খেলে হৈগুদু খেলে লুকা ভাকু খেলে ফুটবলো খেলা হয় ক্ৰিকেট আৰু আমাৰ ডেকা গাঁৱৰ ল'ৰাসকলৰ মাজত কেৰম খেল অতি জনপ্ৰিয় খেল কেৰম খেল খেলে লগৰখিনি ডেকা লগৰ ডেকা চামৰ ল'ৰাখিনি গোট খায় আৰু তাৰে ভিতৰত বহলাই ক'বলৈ গ'লে আমাৰ গাঁৱতে প্ৰায়ে খেলে ক্ৰিকেট খেল খেলে ক্ৰিকেট খেল খেলোঁতে ক্ৰিকেট খেলৰ দুটা দলত ক্ৰিকেট খেলত সাধাৰণতে এটা সময়ত দুটা টীমেই খেল খেলে এটা ফিল্ডিং এটা বেটিং দুয়োটা দলতে সমান সমান এঘাৰজন প্লেয়াৰ থাকে আৰু এটা টিমে ফিল্ডিং কৰিলে এটা টিমে বেটিং কৰে খেল আৰম্ভ হোৱাৰ আগতে সাধাৰণতে টচ কৰা হয় কোনটো টিমে ফিল্ডিং কৰিব কোনটো টিমে বেটিং কৰিব আৰু কেতিয়াবা তেওঁলোকে নিজৰ মাজত পাতি লৈ ডিচাইড কৰি লয় টচ জিকা টিমটো মানে টচ কৰাৰ পিছত যোনটো টিমে জিকে তেওঁলোকে ডিচাইড কৰি লয় আমি তেওঁলোকে আগতীয়াকে বেটিং কৰিব নে ফিল্ডিং কৰিব আৰু সাধাৰণতে টচটো সাধাৰণতে কেপ্টেনৰ মাজত কৰা হয় আৰু কেপ্টেনে প্লেয়াৰৰ লগত ডিছকাছ কৰি পিনি ডিচিচ্যনটো লয় তেওঁলোকে বেটিং কৰিবনে ফিল্ডিং কৰিব আৰু বেটিং কৰিলে এজন ষ্ট্ৰাইকত যায় এজন ৰানাৰ্ছত যায় আৰু ক্ৰিকেট খেলত দুজন এম্পায়াৰ থাকে এজন লেফ্ট এম্পায়াৰ আৰু এজন মেইন এম্পায়াৰ লেফ্ট এম্পায়াৰজনে ষ্টাম্পৰ ষ্ট্ৰাইকাৰৰ ফালে চায় আৰু মেইন এম্পায়াৰজন যোনফালৰ পৰা বল দিয়া হয় পিটছখনৰ সেইফালে তেওঁ থাকে আৰু তেওঁ দুইজন এম্পায়াৰে খেলখন পৰিদৰ্শন কৰে ক'ৰবাত মানে আউট হ'লে তেওঁলোকে সংকেত ধ্বনি দিয়ে আৰু ৱাইড বল ৱাইড বল যদি ৱাইড হয় ৱাইড ন' বল হ'লে ন' বল আৰু তেওঁলোকে খেলখন গাইডলাইন গাইড কৰি যায় আৰু প্লেয়াৰৰ কিবা ভুল ত্ৰুটি হ'লে তেওঁলোকে দেখাই দিয়ে আৰু ক্ৰিকেট খেলত সাধাৰণতে এম্পায়াৰজনে এম্পায়াৰ দুজনে যি ডিচিশ্যন লয় সেই ডিচিশ্যনেই চূড়ান্ত ডিচিশ্যন হয় ক্ৰিকেট খেলত মানে তেওঁলোকে যোন দুটা নিৰীক্ষণ কৰি থাকে নহয় খেলখন নিৰীক্ষণ কৰি থাকে তেওঁলোকে যোনখন খেল মানে যিটো ভুল যিটো শুদ্ধ তেওঁলোকে যোনটো ডিচিশ্যন দিয়ে সেইটোৱে চূড়ান্ত ডিচিশ্যন হয় ধৰি ল'লে যেনিবা এজন প্লেয়াৰ আউট হ'ল তেতিয়া বাহিৰৰ পৰা অডিয়েঞ্চে ক'লেও বা প্লেয়াৰে ক'লেও তেওঁলোকৰ দাবী মানি লোৱা লোৱা নহয় এম্পেয়াৰজনে যিটো ডিচিশ্যন দিয়ে সেই ডিচিশ্যনটোৱে সকলোৱে মানি ল'বলৈ বাধ্য হয় আৰু ক্ৰিকেট খেলত আৰু মানে অভাৰ হিচাপত খেল খেলোৱা হয় কেতিয়াবা সময় অনুযায়ী কেতিয়াবা মানে এক পাঁচ অভাৰ ছয় অভাৰ দছ অভাৰ তেনেকে খেল খেলোৱা হয় আৰু এক অভাৰত ছটা বল থাকে আমাৰ ইয়াত সাধাৰণতে স্পিন বলেই খেলা হয় আৰু এক অভাৰত ছটা বল থাকে বেটছমেনজনে বেটত বল কানেক্ট কৰি ৰান সংগ্ৰহ কৰে আৰু এটা দলে সৰ্বোচ্চ যিমান ৰান কৰে ধৰি লওক ছয় অভাৰ খেলখনত যদি পঞ্চাছ ৰান কৰে তেতিয়া তেওঁলোকৰ একাৱন্ন ৰান টাৰ্গেট হয় আৰু বিপক্ষ দলটোৱে একাৱন্ন ৰান বা তাতকৈ অধিক সংগ্ৰহ কৰিলে তেওঁলোক জয়যুক্ত হয় আৰু যদি বিপক্ষ দলে যোনটো ৰানৰ টাৰ্গেট বান্ধি দিয়ে সেই টাৰ্গেটটোতে যদি তেওঁলোক ৰৈ যায় মানে যদি ধৰি লওক বিপক্ষ টীমে যদি পঞ্চাছ ৰানৰ ৰান সংগ্ৰহ কৰিলে আৰু খেলি থকা দলটোৱেও পঞ্চাছ ৰানেই সংগ্ৰহ কৰিলে তেতিয়া খেলখন ড্ৰ' কৰা ড্ৰ' হয় তেতিয়া মিনি অভাৰ খেল খেলাই দিয়া হয় এক অভাৰ মানে এক অভাৰ খেলাই দিয়া হয় আৰু সেই এক অভাৰত যোনটো দল জিকে তেওঁলোকে জয়যুক্ত হয় আৰু ক্ৰিকেট খেলা সাধাৰণতে ক্ৰিকেট খেলটো মানে এটা সাৰ্বংগিক খেল আৰু প্ৰতি খেলত থকা প্ৰতিজন প্লেয়াৰৰে ইয়াত ভূমিকা থাকে অকল বলাৰখিনি ভাল হ'লেই খেলখন ভাল হ'ব তেনেকুৱা কথা নহয় যদি অকল বলাৰ ভাল হয় বেটছমেন কমজুৰি হয় তেতিয়াতো খেলখন নহ'ব আৰু বলাৰ আৰু বেটছমেনৰ সমান্তৰালভাৱে আমাৰ ক্ৰিকেট খেলৰ ফিল্ডাৰ সকলো এক্টিভ হ'ব লাগিব অন্যথা বল তেওঁলোকে বল সংগ্ৰহ কৰাত সামৰ্থ হ'ব লাগিব পাৰদৰ্শিতা সকলোৱে দেখাব লাগিব ক্ৰিকেট খেলখন অকল এজন মানুহে খেলি জিকাব পৰা খেল নহয় তাত বেটছমেনৰ লগতে বেটছমেনৰ লগতে ফিল্ডাৰৰো সমান সহযোগিতা লাগিব বেটছমেন আৰু খেলখনত সাধাৰণতে খেলখনৰ যোনজন কেপ্টেইন থাকে তেওঁৱেই মানে খেলৰ প্লেয়াৰসকলক নিৰ্দেশনাদি সজাই দিয়ে আৰু ফিল্ডিঙৰ ক্ষেত্ৰত মানে ফিল্ডিংখিনিৰ কোন ক'ত থাকিব কোনে কেই নম্বৰত বল কৰিব আৰু কেপ্টেইনৰ নিৰ্দেশ মানিবলৈ খেল প্লেয়াৰসকল বাধ্য হয় আৰু বেটৰ ক্ষেত্ৰতো বেটিঙৰ ক্ষেত্ৰতো ঠিক তেনেধৰণে কেপ্টেইনে প্ৰথম ষ্ট্ৰাইক অপেনাৰ যোৱাৰ পিছত যদি কোনোবা আউট হয় আউট হোৱাৰ পিছত আউটটো দুভাগে হয় ৰান আউটো হ'ব পাৰে কেটছ আউটো হ'ব পাৰে আৰু ষ্টাম্পিঙতো আউট হ'ব পাৰে আউট হোৱাৰ পিছত তেওঁলোকে কেপ্টেইনে আউট হোৱাজন আঁতৰি আহি নতুন খেলুৱৈ যায় নতুন খেলুৱৈ এজন যোৱাৰ পিছত তেওঁলোক ক্ৰিকেট খেলতে উইকেট শেষ হোৱাৰ যদি খেলখন চলি থকাত চলি চলি থাকোঁতে যদি মানে কেতিয়াবা অভাৰ খতম শেষ হৈ যায় কিন্তু প্লেয়াৰ অল উইকেট ল'ব নোৱাৰে প্লেয়াৰ বহুত থাকি যায় আৰু কেতিয়াবা অভাৰ থাকি যায় আৰু যদি সকলোখিনি খেলুৱৈে উইকেট গুচি যায় তেতিয়া খেলখন সামৰিবলগীয়া হয় মানে তেওঁলোকৰ টীমটোৰ খেলখন সমাপ্ত হয় সকলো উইকেট যদি ডাউন হৈ যায় আৰু প্ৰতিপক্ষ টিমে যিমানটো টাৰ্গেট দিয়ে সিমান টাৰ্গেট সম্পূৰ্ণ কৰাৰ পিছত খেলখন জয়যুক্ত হয় আৰু যদি টুৰ্নামেণ্ট খেলোৱা হয় তেতিয়াতো টীম ধেৰ আহে এতিয়া প্ৰথম ফাৰ্ষ্ট ৰাউণ্ডৰ খেল খেলোৱা হয় ফাৰ্ষ্ট ৰাউণ্ডত যোনখিনি টীম জিকে কোৱালিফাই হয় সেইসকলৰ মাজত আকৌ ছেমিফাইনেল খেলোৱা হয় ছেমিফাইনেলত ছেমিফাইনেল সিহঁত খেল দীঘলীয়া হ'লে টাইমটো অলপ অ'ভাৰটো কমাই খেলোৱা হয় চাৰি অভাৰ তিনি অভাৰ তেনেধৰণে খেলোৱা হয় আৰু টাইমটো যেতিয়া শেষ হয় ছেমিফাইনেলত যোনখিনি দল যোন দুটা দল জয়ী ছেমিফাইনেলৰ পৰা দল দুটাৰ মাজত ফাইনেল খেল খেলোৱা হয় আৰু ফাইনেল খেলখনত যোনটো দল জয়ী হয় তেওঁলোকে জয়যুক্ত হয় আৰু খেলৰ যি প্ৰাইজ মানি থাকে পুৰস্কাৰ থাকে তেওঁলোকক সেই পুৰস্কাৰটো দিয়া হয় তেওঁলোকে সেই পুৰস্কাৰটো অৰ্জন কৰে আৰু আৰু খেল বুলি ক'বলৈ গ'লে সাধাৰণতে কাবাডী খেলা হয় কাবাডী খেলত এটা এটা দলত ছজন ছজন প্লেয়াৰ সাতজন সাতজন প্লেয়াৰ থাকে আৰু পৰম্পৰাগতভাৱে কণী যুঁজ খেলোৱা হয় কণী যুঁজটোতো আমাৰ আগৰ পূৰ্বপুৰুষ আহোমসকল যেতিয়া আমাৰ ইয়ালৈ আহিছিল তেতিয়াৰ পৰা ৰংঘৰৰ বাকৰিত খেল খেলোৱা প্ৰৱন্ধ চলি আহি আছে সেইটো মানে পৰম্পৰাগতভাৱে চলি আহি আছে সেই খেলটো পতা হয় কণী যুঁজ পতা হয় আৰু তাৰ নীতি নিয়মাৱলী বহুতখিনি আছে সেই কণী যুঁজ সেইটোতো আমাৰ এটা ঐতিহ্য আৰু সেইটো আমি কৰি ৰাখিব লাগিব সেই বাবে সেই খেলটো প্ৰতি বছৰে বিহুৰ সময়ত খেলোৱা হয় সাধাৰণতে মাঘ বিহুৰ সময়ত খেলোৱা হয়